অঁ অঁ কোৱা এই পাইছোঁ পাইছোঁ ধান ধানৰপৰাই সময় পোৱা নাই এই ধান আনি আছো যে এই কেতিয়াকৈ আ আহিম যাম যাম

আমাৰ পৰিয়ালো আহিব পৰিয়াল যাব তাৰপিছত আকৌ ওচৰৰ ওচৰৰ মানুহ যাব অঁ আপো আপোনালোকৰ অঁহ অঁ ল'ৰা ছোৱালীগিটা অঁ বিহুত কিবা অঁ কোন আহিব এতিয়া মানস ৰবীন অঁ অঁ অঁ অঁ নহ'লে লগতে যাম আকৌ দুই দুইঘৰ দেই অঁ খাই বৈ যাম খাই বৈ তাত তাত খাবলৈ পাম নহয় কিজানি এই সেইটোৱে আকৌ দোকানত কিনি খাম আকৌ হয়নে নহয় অঁ অঁ আমিও ঘৰত খাই বৈ গ'লে আকৌ আগত বহি নহয় ঘৰত খাই বৈ গ'লে ভোক লাগিব নহয় সেইকাৰণে আকৌ ৰাতি বাৰটালৈকে থাকিম নাই অঁ পইচা লৈ যাম অঁ অঁ খুৱাম খুৱাম হ'ব অঁ হ'ব হ'ব